হেল্ল' অঁ এইটো চৰাইদেউত লাগিছেনে অঁ এই মই চৰাইদেউলৈ চৰাইদেউলৈ যাম বুলি ভাবিছিলোঁ তাত চৰাইদেউত চাবলগীয়া মানে কি কি চৰাই আছে বা মানে তাত কি কি ঠাইছে অঁ অঁ হয় হয় হয় অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ শুনি আছো অঁ অঁ

এই যাম বুলিয়ে ভাবিছিলোঁ মানে সেইটো কাৰণে কি কি আছে সুধি লৈছোঁ

অঁ অঁ অঁ অঁ ক'লে ক'লে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ শুনি আছো অঁ এই অঁ অঁ অঁ অঁ অঁ অঁ গম পাইছোঁ অঁ অঁ এই অঁ অঁ অঁ অঁ এই মই এই দুই কি দুই এদিনতে যাম বুলি ভাবিছোঁ মানে সেইটো কাৰণে সুধি লৈছোঁ কি কি তাত কি কি মানে চৰাই দেখিবলৈ পোৱা যায় তাত পাম অঁ এতিয়া পৰিভ্ৰমী চৰাইবোৰো আহিব অঁ অঁ অঁ অঁ অঁ আকৌ ঠাণ্ডা ছিজনত অঁ অঁ হয় অঁ অঁ অঁ অঁ চৰাই চাবলৈ যাম বুলি ভাবিছিলোঁ সেইটো কাৰণে সুধি লৈছোঁ কি কি চৰাই দেখিবলৈ পাম তাত মানে সেইকাৰণে

অঁ অঁ অঁ অঁ অঁ

অঁ অঁ সেই এই যাম বুলি ভাবিছোঁ সেইটো কাৰণে সুধি লৈছিলোঁ আৰু কি দেখিবলৈ পাম

অঁ অঁ অঁ অঁ অঁ মুকলি কৰি দিবহি লাগিব আৰু আনি অঁ অঁ অঁ

যিহেতু নোৱাৰি বন্দী কৰি ৰাখিব চৰাইক নাপায়ো ন সেইটো অঁ অঁ অঁ অঁ অঁ অঁ এই হেৰি হ'ব তেতিয়াহ'লে মই সেই কি বুলি কয় কি কি দেখা পাম অঁ সুধিছিলোঁ অঁ অঁ হ'ব ধন্যবাদ